নমস্কাৰ আমাৰ মোৰ বাসস্থানৰ ওচৰত ওচৰতেই ভৈৰৱকুণ্ড পাহাৰ আছে ভৈৰৱকুণ্ড পাহাৰ পাহাৰ বৰ ধুনীয়া ভূটানৰ ওচৰতে ধুনীয়া দেখিবলৈ বৰ ধুনীয়া হয় বহু পৰ্যটকে আহি ভৈৰৱকুণ্ড পাহাৰত মনোৰম দৃশি উপভোগ কৰে আৰু ধুনীয়া পিকনিক স্পট আছে তাত বহু বনভোজ ডিচেম্বৰৰপৰা জানুৱাৰী মাহলৈকে বহুত পৰ্যটকে আহি তাত পিকনিক খায় আৰু তাতে ভূটান পাহাৰলৈ ফুৰিবলৈ যায় ভৈৰৱকুণ্ড পাহাৰখন চাবলৈ বৰ ধুনীয়া বহু লোক আহে বহু বহু দূৰৰপৰা বহু বহু লোক আহি ভৈৰৱকুণ্ড পাহাৰ পাহাৰ পাহাৰখন চাই তাৰ ওচৰতেই ভূটান ভূটান ভূটানলৈয়ো যাব পাৰে ভৈৰৱকুণ্ডৰপৰা অলপ ওপৰলৈ গ'লে ভূটান ভূটান আছে তাত প্ৰাকৃতিক দৃশ্য বৰ ধুনীয়া তাত চাবলৈ বহু লোক আহে হাজাৰ হাজাৰ লগ আহে প্ৰতি বছৰে এতিয়া চৰকাৰে ভৈৰৱকুণ্ডখন পৰ্যটকৰ স্থলী হিচাপে উপযোগী কৰি ৰখাৰ বাবে বহু ব্যৱস্থা হাতত লৈছে উপযুক্ত সময়ত হয়তো এসময়ত ভৈৰৱকুণ্ড আমাৰ মোৰ ঘৰৰ ওচৰত থকা ভৈৰৱকুণ্ড পৰ্বতখনেই হয়তো এসময়ত অসমৰ ভিতৰতে এখন পৰ্যটকৰ মনোৰম স্থান হিচাপে গঢ় লৈ উঠিব এই ক্ষেত্ৰত আমাৰ বি টি ডি চৰকাৰেও বহুখিনি পদক্ষেপ হাতত লৈছে ৰাস্তা ঘাট আদি কৰি বহুতো বহু ৰাস্তা ঘাটৰো বৰ ধুনীয়া ব্যৱস্থা কৰিছে যাতে পৰ্যটকসকলৰ একো অসুবিধা নহয় তাত থকা মেলা কৰাৰ কাৰণেও আজিকালি বহুতো সা সুবিধা কৰি দিছে তাত থাকিও তেওঁলোকে ভৈৰৱকুণ্ড পৰ্বত চাব পাৰে বা ভূটানলৈও যাব পাৰে তাৰপৰা বেছি ভূটানলৈ বেছি দূৰ নহয় তালৈ অলপ ওপৰলৈ গ'লে আমি হয়তো আৰু ওপৰলৈ গ'লে আমি অৰুণাচল অৰুণাচল পাহাৰলৈ যাব পাৰি তাৰ আৰু এই ভৈৰৱকুণ্ডইদি গ'লে আমি অৰুণাচলো পাম মোৰ ঘৰৰ ওচৰত থকা এই ভৈৰৱকুণ্ড পৰ্বতখনেই পৰ্যটকক আকৰ্ষণ কৰি আছে এতিয়ালৈকে পৰ্যটকে পৰ্যটকৰ আকৰ্ষণ কেন্দ্ৰবিন্দু কৰি গঢ়ি তুলিবলৈ আমাৰ বি টি ডি চৰকাৰেও বহুখিনি পদক্ষেপ হাতত লৈছে মাজে মাজে ভৈৰৱকুণ্ডৰ ভৈৰৱকুণ্ডৰ ভৈৰৱকুণ্ডত ভৈৰৱকুণ্ড ফেষ্টিভেল ভৈৰৱকুণ্ড ফেষ্টিভেলো পাতে যাতে ৰাইজে অলপ সক্ৰিয় হৈ সেইবোৰ চাব পাৰে সেইবাবে চৰকাৰে এনেকুৱা ধৰণৰ পদক্ষেপ গ্ৰহণ কৰিছে যাতে সকলো ৰাইজে ভৈৰৱকুণ্ড পাহাৰৰ পাহাৰৰ বিষয়ে জানিব পাৰে বা তালৈ গৈ নান্দনিক দৃশ্য উপভোগ কৰিব পাৰে সেইবাবেই চৰকাৰেও বিভিন্ন ধৰণৰ পদক্ষেপ হাতত লৈছে প্ৰচাৰৰ বাবে বহুতো পদক্ষেপ হাতত লৈছে হয়তো এসময়ত আমাৰ ওদালগুৰি বি টি এ ডি অঞ্চলত ভৈৰৱকুণ্ডখনে এসময়ত পৰ্যটকৰ এটি আকৰ্ষণীয় কেন্দ্ৰস্থল হিচাপে গঢ় লৈ উঠিব বুলি মোৰ মনে মনে মনে ধৰি লৈছে হয়তো হ'বয়ে তেওঁলোকে যি ধৰণে কামবোৰ হাতত লৈছে সকলোে সকলো পিনৰপৰাই এখন লেখত ল'বলগীয়া পৰ্যটক স্থল হিচাপে ভৈৰৱকুণ্ডখনে গঢ়লৈ উঠিব বুলি মই মই আশাবাদী ভৈৰৱকুণ্ডৰপৰা আৰু অলপ ওপৰলৈ ওপৰলৈ গ'লে আমি

অৰুণাচলত সোমাই হয়তো অৰুণাচলৰ নন্দনিক দৃশ্য উপভোগ কৰিবপৰা যায় আজিকালি হয়তো বহুলোকে তেনেকৈ আহি ভৈৰৱকুণ্ডৰপৰা এনেকৈ ওপৰলৈ গৈ ভৈৰৱকুণ্ডৰ অৰুণাচলৰ নান্দনিক দৃশ্য উপভোগ কৰা পৰিলক্ষিত হোৱা দেখা গৈছে মোৰ মোৰ ঘৰৰ বাসস্থানৰ ওচৰত থকা পৰ্বতৰ বিষয়ে পৰ্বত পৰ্বতৰ বিষয়ে মই এইখিনিয়ে আজি মোৰ ক'বলগীয়া